ৰসগোল্লা বৰফি কাজু বৰফি লালমোহন চমচন কালাগান বুনিয়া আকৌ পেৰা লস্কৰা গমৰ লাডু কমলাৰ কে'ক চকলেটৰ কে'ক ডিমৰ কে'ক চুজি বৰফি মেৰি বিস্কুটৰ পৰা বনোৱা পেৰা চুজি লাৰু তিলৰ লাৰু আকৌ নাৰিকলৰ লাৰু বুনিয়া লাৰু মিঠা চিংৰা মিঠা কচুৰী তাৰপাছত কলৰ কে'ক তাৰপাছত পকা মিঠৈ কেঁচা মিঠৈ আকৌ ধোপ পিঠা সুতুলি পিঠা টেকেলি পিঠা পাতি চেপেটা পিঠা আৰু ছচ পিঠা